অঁ ক'ব আপুনি কোনে ক'লে বাৰু অঁ অঁ ক'ব ক'বচোন অঁ কি কিহৰ খেতি কৰিম বুলি ভাবিছে বাৰু

অঁ অঁ হেৰি বাৰু মই ক'ম বাৰু মই মই আপোনাক দেখুৱাই দিম আপোনালোকৰ টাউনতে কৃষি সেৱা কেন্দ্ৰটো দেখিছে নহয়

অ নিশ্চয় নিশ্চয় হ'ব অঁ অঁ